জীৱ জন্তুৱে কামোৰা বা সাপে খোটা পোকে কামোৰা ৰোগবিধ হৈছে জলাতংক এই ৰোগ ৰেবিছ নামৰ ভাইৰাছৰ পৰা হয় এই ৰেবিছ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত জীৱ জন্তুৱে কামোৰা মানুহৰ এই ৰোগ হয় শৰীৰত এই ভাইৰাছৰ প্ৰৱেশ ঘটিলে স্নায়ুৰ লগে লগে গতি কৰি মস্তিষ্কত প্ৰৱেশ কৰি শৰীৰৰ অন্যান্য অংশলৈ বিয়পি পৰে প্ৰথম অৱস্থাত জলাতংক হোৱা ৰোগীৰ জ্বৰ হয় জাৰ লাগে গা বিষায় বমি হয় ইয়াৰ লগতে হাত ভৰি জিনজিনাই আৰু মাংসপেশীবোৰ কঁপিবলৈ আৰম্ভ কৰে লাহে লাহে ৰোগী অস্থিৰ হয় অসংলগ্ন কথা কয় আৰু পানী দেখিলেই ভয় খায় এই উপসৰ্গবোৰ দেখা দিয়াৰ পিছত ৰোগী ক্ৰমাৎ অচেতন হৈ যায় জলাতংক ৰোগৰ দ্বাৰা আক্ৰান্ত জীৱ জন্তুৱে কামোৰা বা আঁচোৰাৰ প্ৰমাণ থাকিলে ৰোগ নিৰ্ণয় কৰাত সহজ হয় এই ভাইৰাছৰ নিৰ্দিষ্ট দৰৱ নাই সেয়ে ৰোগ হ'লে মৃত্যু প্ৰায় অনিবাৰ্য কিন্তু ৰোগ প্ৰতিৰোধ কৰিব পাৰি জন্তুৱে কামোৰাৰ লগে লগে ঠাইটুকুৰা ভালদৰে চাবোনেৰে ধুব লাগে কেৱল কামোৰাই নহয় আচৰিত আঁচোৰিলেও সতৰ্ক হ'ব লাগে আৰু জলাতংক ৰোগৰ টিকা গ্ৰহণ কৰিব লাগে জন্তুৰ নিয়ন্ত্ৰণ আৰু প্ৰতিষেধকৰ ব্যৱহাৰে বিশ্বৰ বহু অঞ্চলত কুকুৰৰ পৰা জলাতংকৰ আশংকা কমাইছে বেছি আশংকা থকা মানুহক আগতীয়াকৈ প্ৰতিষেধক দিয়াতো আৱশ্যক বেছি আশংকা থকা সকলৰ ভিতৰত আছে গৱেষণাগাৰত ৰেবিছ ভাইৰাছৰ সংস্পৰ্শলৈ অহা লোক বা ৰেবিছ আক্ৰান্ত অঞ্চলত কুকুৰ বাদুলি বা আন স্তন্যপায়ী জন্তুৰ সংস্পৰ্শত বেছিকৈ থকা লোক ভাইৰাছ গাত সোমালে লক্ষণ আৰম্ভ হোৱাৰ আগতেই ৰেবিছ প্ৰতিষেধক আৰু ৰেবিছ ইমুনো গ্লবিউলিনৰ ব্যৱহাৰে ৰোগ প্ৰতিৰোধ কৰিব পাৰে আঁচোৰ আগ কামোৰৰ ঠাই পোন্ধৰ মিনিট জুৰি চাবোন আৰু পানী প'ভিডন আয়'ডিন বা ডিটাৰ্জেণ্টেৰে ধুলে ভাইৰাছ কণিকাৰ সংখ্যা কমিব পাৰে আৰু ৰোগ প্ৰতিৰোধত সহায় কৰিব পাৰে লক্ষণ আৰম্ভ হোৱাৰ পাছত মাত্ৰ কেইজন মনা লোকেহে জলাতংকৰ পৰা ৰক্ষা পাইছে এওঁলোকৰ ক্ষেত্ৰত মিলৱাকি প্ৰটকল নামৰ বিস্তৃত চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰা হৈছিল